হেল্ল' অঁ কামলৈ কেলৈ অহা নাই বাগনৰ আমাৰ কাম আছে নহয় ধেই পাত ছিঙিবলৈ আছে নাহিলে বাৰু কেনেকৈ হ'ব আহিব লাগে আকৌ লেবাৰক ঘূৰাব নাই আৰু তুমি আকৌ পইচা লৈছা তুমিয়ে কৰিব লাগিব তুমি তোমাৰ আশাতহে আৰু কেলৈ এনেকুৱা কৰিছা আহিব আকৌ

অঁ ভাল পালে আহিবা বাগানত কামো আছে কাম হোৱা নাই নহয় এতিয়া পইচা নহ'লে ক'ৰপৰা পাম আমি লেবাৰক দিব লাগে লেবাৰবোৰক নিদিলে কাম নাহে নহয় সব তোমাৰ ওপৰতহে কথা তুমি আহিবা আকৌ সোনকালে আহিবা কামবোৰ কৰি দিবা মানুহ লেবাৰৰ ওপৰতহে এতিয়া নিৰ্ভৰ আমাৰনো কি আমাৰ একোৱে নাই মানুহ এতিয়া মানুহ লগাব লাগে তেতিয়াহে পইচা হ'ব হয়নে

দেৰি কৰি নেথাকিবা আহিবা সোনকালে কেলৈ দেৰি কৰি আছা বাৰু দেৰি কৰি কাম নহ'ব নহয় তাতে এতিয়া লেবাৰবোৰক চলাব লাগে লেবাৰবোৰ এতিয়া সব তোমাৰ ওপৰতহে নিৰ্ভৰ তুমি নচলালে কোনে চলাব হয়